বৰ্তমান ভাৰতীয় পৰিবহণ ব্যৱস্থাটো অলপ উন্নত হৈছে বুলি মই অনুভৱ কৰিছোঁ

আমি যি পৰিবহণ কৰিছোঁ দুই এঠাইত দেখিবলৈ পাইছোঁ আগৰ তুলনাত অলপ উন্নত হৈছে বিশেষকৈ আকাশী পথ স্থলপথ আৰু ৰে'লপথ এই তিনিটায়ো উন্নত হৈছে বাৰু জলপথৰো উন্নত যথেষ্ট ভাৰতবৰ্ষত উন্নত হৈছে সাধাৰণতে মানুহে বেছিভাগ আমাৰ ভ্ৰমণ কৰে আমাৰ ট্ৰেইনতে আৰু সেই ৰে'লবিভাগটো যথেষ্ট মই উন্নত হৈছে বুলিয়ে অনুভৱ কৰিছোঁ আৰু সেইখন আমাৰ ভাৰতবৰ্ষ এখন বিশাল দেশ ইয়াৰ জনসংখ্যাও বহুত বেছি আৰু সেইবাবে এই আমাৰ যিটো ৰে'ল ব্যৱস্থা সেই ৰে'ল ব্যৱস্থাটো আমাৰ এতিয়া বৰ্তমান উন্নত হৈছে যদি ইয়াতকৈ আৰু উন্নত হোৱাটো প্ৰয়োজনীয় বুলি অনুভৱ কৰোঁ কাৰণ জনসংখ্যা যেতিয়া বেছি হৈছে আৰু তাৰ ওপৰত তেনেকে ৰে'ল অলপ বঢ়াবও লাগিব আৰু যিখিনি ৰে'লত সুবিধা সেই সুবিধাবিলাক মানুহে পাব লাগিব আৰু বিশেষকৈ এই আমাৰ যিটো পৰিবহণ ব্যৱস্থা বৰ্তমান সেই পৰিবহণ ব্যৱস্থাটো আমাৰ স্থলপথৰ যিখিনি আমাৰ পৰিবহণ ব্যৱস্থা সেই পৰিবহণ ব্যৱস্থাটোত আমাৰ ৰাস্তাবিলাক খুব উন্নত মানদণ্ডৰ হ'ব লাগিব কিন্তু এতিয়াও আমাৰ বহুত ৰাষ্ট্ৰীয় ঘাইপথ দেখিছোঁ এতিয়া অসম্পূৰ্ণ হৈ আছে বহুত দিনৰ পৰা বনাই আছে যদিও কিন্তু তাক ইমান দিন আচলতে হ'ব নালাগে আৰু মই ভাবো অতি এখন দেশ উন্নত হ'বলৈ হ'লে পৰিবহণ ব্যৱস্থাটো খুব ভাল হ'ব লাগিব কাৰণ পৰিবহণ ব্যৱস্থাই গোটেই দেশখনত উন্নতি হ'বলৈ সহায় কৰে কাৰণ পৰিবহণ অকল মানুহ অহা যোৱাই নহয় পৰিবহণৰ যোগেদি আমাৰ যিখিনি আমাৰ বাহিৰলৈ ৰপ্তানি হৈছে আকৌ বাহিৰৰপৰা আমাৰ আমদানি হৈছে প্ৰতিটো ক্ষেত্ৰতে আমাৰ পৰিবহণ ব্যৱস্থাটো লাগিবই আৰু পৰিবহণ ব্যৱস্থা যদি উন্নত নহয় মই ভাবো এখন দেশ উন্নত হ'ব নোৱাৰে পৰিবহণ ব্যৱস্থাই বৰ্তমান যুগত আমাৰ ভাৰতবৰ্ষখন উন্নতিৰ পথত আগবঢ়াই নিবা বুলি মই আশাবাদী